অঁ কওকচোন কঁঠাল কঁঠালচোন গাঁওবোৰতে পায় দোকানত কঁঠাল বিচাৰিছে যে আপুনি মোৰ দোকানত কঁঠাল নাই নহয় অঁ কঁঠাল নাপাব নহয় আৰু পালেও আপুনি নিজে নিবহি লাগিব ফোন কৰিলে কঁঠাল পোৱা নাযায় নহয় নিজে নিবহি লাগিব হ'ব ঠিক আছে তেতিয়া নিজে আহিব নোৱাৰিলে কঁঠালো নাপায় আৰু কোনে দিব আপোনাক হ'ব দিয়ক